হেল্ল' বৰডুমচাৰ চিকিম ৰেষ্টুৰেণ্ট হয়নে তাত লাগিছেনে অঁ হয় মোৰ এই অৰ্ডাৰ এটা দিব আছিলে অঁ অঁ অঁ মই এই চিকেন ফ্ৰাইড ৰাইচ আৰু এই চিকেন হাফ ম'ম' এক প্লেট অৰ্ডাৰ দিব আছিলে অঁ অঁ অঁ অঁ কিমান টাইমত পাবহি বাৰু কিমান টাইম লাগিব আহিবলৈ মই এই মিহলিটো মিহলিটো গাঁৱৰ পৰা কৈছোঁ হা হা হা মিহলিটোৰ ডাঙৰীয়া চাৰিআলিটোৰ ওচৰতে হা হা হা হা মোৰ এই বস্তুটো অঁ বস্তুটো আহি

বস্তুটো এই অৰ্ডাৰ অঁ অৰ্ডাৰ দিয়া মতে বস্তুটো আহি পাইছে বতৰটো বেয়া হ'লেও কিন্তু আমাৰ যিজন হোম ডেলিভাৰী ল'ৰাজনে কিন্তু ভাল ধৰণে কাম কৰিছে কথা পাতি ভাল লাগিল তাৰ ব্যৱহাৰ পাতিও ভাল আচাৰ ব্যৱহাৰ ভাল আৰু খাদ্যখিনি খায়ো ভাল লাগিলে হয় হয় আশা ৰাখিছোঁ ভৱিষ্যতলৈ আগবাঢ়ি যাওক ৰেষ্টুৰেণ্টখন ভাল হওক হয় হয় আৰু হা হা হা আগলৈ যাতে এনেকুৱাকৈ ভালদৰে সেৱা আগবঢ়ায় যাওক তাকে কামনা কৰিছোঁ ধন্যবাদ